অসমত শিক্ষা ব্য়ৱস্থাই অপৰ্যাপ্ত আন্তঃগাঁথনি আৰু সম্পদৰ সৈতে এই ধৰণে মোকাবিলা কৰিছে ইহঁতে মানে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ শিক্ষা ব্য়ৱস্থাৰ প্ৰচাৰ কৰি মানুহৰ মনৰপৰা কু ইচ্ছা সকলো এইবিলাক আঁতৰ কৰিছে আৰু লগতে সিহঁতে মানুহৰ মনৰ মাজত সকলো ধৰণৰ যি ভুল ভ্ৰান্তি ভ্ৰান্তি আছিলে ভুল ধাৰণা আছিলে যেনে ভুল ধাৰণা থাকিলেই এই সকলোবোৰ ইহঁতে আঁতৰ কৰা হৈছে